এই অঞ্চলত মাটিৰ ঘৰ ঘৰৰ সংখ্যা কম বৰ্তমান যুগত মানুহে পকা ঘৰৰ পকা ঘৰ বনাবলৈ লৈছে ফলস্বৰূপে মানুহৰ মাটিৰ যি ফ্ল'ৰ সেই ফ্ল'ৰ থকা ঘৰৰ সংখ্যা অতিকে নগণ্য কিন্তু কিছু সংখ্যক লোক আছে যিসকলে নিজৰ পকা ঘৰৰ বাদেও আঁচুতীয়া এটা ঘৰ থাকে যিটো ঘৰত তেওঁলোকে ৰন্ধা বঢ়া কৰে পুৰণিকলীয়া যিসকলৰ আইতা দেউতা আছে তেওঁলোকে তেনেকুৱা ঘৰত থাকে তেনেকুৱা ঘৰত ভাত ৰান্ধে আৰু ভাত ৰন্ধাৰ পিছত সেই ঠাইডোখৰ মাটিৰে গোবৰ মাটিৰে আৰু আমাৰ এই অঞ্চলতে আছে বহু লোক আছে নাইকিয়া নহয় বহু লোক আছে বিশেষকৈ আমাৰ বনুৱা যিসকল লোক আছে বনুৱা লোকসকলৰ ঘৰ প্ৰায় পকীঘৰ নহয় কিছু সংখ্যকৰ পকীঘৰ আৰু কিছু সংখ্যক পকী পকীঘৰ নহয় গতিকে তেনেসকল তেনে যিসকল লোক বনুৱা শ্ৰেণীৰ যিসকল লোক তেওঁলোকৰ ঘৰবিলাক সাধাৰণতে তেওঁলোকে গোবৰ আৰু মাটিৰে লিপে গতিকে গোবৰত হয়টো ঔষধি গুণ আছে গতিকে সেই ঔষধি গুণটোৰ কাৰণে হয়টো তেওঁলোকে গোবৰ মাটিৰে ঘৰ লিপে বৈজ্ঞানিকভাৱে আমি কি আছে নাজানো কিন্তু আমাৰ ঐ অতীজৰ পৰা চলি অহা যিটো নিয়ম সেই নিয়মমতে গোবৰ আৰু মাটিৰে মাটি লেপিলে দেখিবলৈ ধুনীয়া হয় আৰু ফ্ল'ৰখন ভাল হয় গতিকে আমাৰ সমাজত এটা প্ৰৱচন আছে যেতিয়া আমাৰ পুত্ৰ কন্যা জন্ম হয় তেতিয়া ব্ৰাহ্মণসকলে গাখীৰৰ লগত গোবৰ অলপ গোবৰ মিহলাই তেওঁলোকক খুওৱা হয় গতিকে তাৰপৰা প্ৰমাণ হয় যে গোবৰত ঔষধি গুণ আছে গতিকে এই ঔষধি গুণে হয়টো যিখন ঘৰত মাত বু জাবৰ গোবৰ আৰু মাটিৰে লিপে হয়টো ঔষধি গুণৰ কাম কৰে গতিকে ইয়াৰ পৰা দেখা যায় যে আমাৰ এই বৃহত্তৰ অঞ্চলৰ তথা আমাৰ এই অঞ্চলটোৰ যিসকল লোক প্ৰায় সকলোৰে টিঙৰ ঘৰ বা পঘৰ পকা কিন্তু কিছুসংখ্যক লোকৰ আছে যদিও গোবৰ মাটিৰে সেই ঘৰবিলাক লি লিপা হয়